অঁ হয় কোনে বা কৈছে

অঁ অঁ অঁ অ' হৰি অঁ আছে মোৰ তাতে কইনাৰো আছে দৰাৰো আছে চবৰে আছে ত'ক কেনাহেন বা লাগে আৰু চাই নিব লাগিব কাপোৰ লৈহে দাম দৰ কথা আছে পছন্দ হ'ব লাগিব অঁ আহিব লাগিব মোৰ দকানত

অঁ অঁ অঁ অঁ অঁ অঁ হেৰি অঁ অঁ পাব মই ঘৰতো মোৰ নামৰ শাল আছে পাটৰ শালো আছে মুগাৰো আছে ইতা কাপোৰ লৈ চবৰে ইতা আৰু দাম বেলেগ বেলেগ হ'ব বা মান ধৰাৰো কাপোৰ যি লাগে চাদৰ মেখলা সেইগিলাখান আছে ইতা আহিব লাগিব আহিলে চাব লাগিব চাই পেলাইহে হ'ব এগলাখান এনায়েতটো নৰি

অঁ নহয় নহয় মইতো আপোনাক ক'লোৱেই কাপোৰ লৈহে দাম আছে ইতা দামীয়ে লাগে না কম দামীয়ে লাগে ইতিয়াতো বিভিন্ন ধৰণৰ আছে অঁ অঁ অঁ আপুনি আহিব লাগিব আহক অঁ আপুনি আহিব যিনা আহে আহিলে ময়ো আছোঁ তেতিয়া আৰু পাব আৰু এনকৈ আৰু ফোনত আৰু এনকৈ দামৰ কথা ক'ব নৰি নহয় কাপোৰ নাচৱাকে অঁ অঁ অঁ অঁ অঁ ঠিকে আছে আহিব আপুনি অঁ